আমাৰ গাঁওখনত মানুহে মানে সকলোৱে ল'ৰ ছোৱালীক পলিঅ'ৰ পলিঅ' টীকাকৰণ কৰে কাৰণ আজিকালি সকলোৱে জনা হৈছে সৰুৰ পৰাই টিটি আদি কৰি পলিঅ'ৰ দৰৱবিলাক খুৱায় কাৰণ গৰ্ভাৱস্থাৰ পৰাই আমাৰ মহিলা গৰ্ভৱতী মহিলাখিনিৰ লগত আশা কৰ্মীয়ে মেডিকেলত গৈ গৈ মানে প্ৰথম অৱস্থাৰ পৰাই চেক আপ কৰি থাকে আৰু সকলো মহিলাই বৰ্তমান জনা হৈ গৈছে আৰু চৰকাৰৰ ফালৰ পৰা বহুত সা সুবিধা গৰ্ভৱতী আৰু মানে নৱজাতকৰ কাৰণে বহুত সা সুবিধা প্ৰদান কৰিছে সেইকাৰণে মানে চব বিনামূলীয়াকৈ ভেক্সিন হওক পলিঅ' ভেক্সিন চব সুৰক্ষা প্ৰদান কৰা হৈছে কাৰণে সকলোৱে জানে কাৰণে পলিঅ'ৰ পৰা মানে মুক্ত আগত কৰি মানে পলিঅ' বেমাৰটো খুব কমেই হৈছে এতিয়া